মোৰ ভ্ৰমণ কৰা কিছুমান প্ৰিয় ঠাইৰ ভিতৰত মই বিশেষকৈ পাহাৰীয়া ঠাইবোৰ খুবেই ভাল পাওঁ ঠিক তেনেদৰে শ্বিলং দাৰ্জিলিং মণিপুৰ মেঘালয় এনেধৰণৰ ঠাইবোৰ আৰু সেইবোৰ ঠাই মোৰ প্ৰিয় হোৱা এটাই কাৰণ যে সেইবোৰ তেনেবোৰ ঠাইত প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা তেনেবোৰ ঠাইত নদ নদী পৰ্বত পাহাৰ গছ গছনি আৰু বিভিন্ন গছ গছনিৰ লগতে অৰণ্যৰে ভৰা এটা পৰিৱেশ আৰু তেনেবোৰ ঠাইত বিশেষকৈ ঠাণ্ডা হয় বৰফ বৰফেৰে আবৃত্ত এনে কাৰণতে মোৰ এনেবোৰ ঠাই ভাল লাগে